মামী নি কেলে ফোন কৰিছিলে কওকচোন

মই সোমাম বুলি ভাবিছিলোঁ মই অইন এটা গোটত সোমাম সোমাম কৰিছিলোঁ সিহঁতেও খবৰ দিয়া নাই ভালেই হৈছে বাৰু কেইজনী গোট খাইছে

মই সোমাম বাৰু আৰু এইকেইজনী কোন কোন এই অঁ ডকুমেণ্টছ কি কি লাগিব

সভান্তি সম্পাদিকা কোন হ'ব অ তেহেঁত দুজনী হোম বুলি কৈছে অ তাৰ বাকী এতিয়া তাৰপিছতে এয়াও বাকী অ কাইলৈ বাৰু ভালকৈ আলোচনা চালোচনা কৰিম বাৰু আৰু বাকী আৰু কেইজনীমান লাগিব নহয়

তাকে পইচা কিমানকৈ থোৱা হ'ব অ পঞ্চাছ টকাটে তাকৰ হ'ব নেকি আকৌ কেতিয়াবা বেংকৰ চেংকৰ যাবলৈও পইচা পাতি লাগিব নহয় প্ৰথমে এশ বিছ টকামানকৈ তুলিব লাগিব তেতিয়াহে আকৌ বহিও আকৌ দামটো বেছি বহিও পাঁচখনমান লাগিব

বহীখন আৰু বহী এখনত এশ মানকৈ ল'ব তিনি চাৰিখনমান লাগিব উপস্ত উপস্থিতি বহি লাগিব সঞ্চয় বহি লাগিব তাপা আকৌ কেচবুক লাগিব আকৌ এখন হিচাপ পত্ৰ কৰা মেলা সৈবোৰ কৰিবলৈ এখন লাগিব আকৌ হেৰি নহয় বুককিপাৰো লাগিব নহয় কোষাধক্ষ কোষাধক্ষ লাই

সৌকেইজনী হ'লেহে গোটটো আকৌ ভালকৈ আমাৰ নিয়মীয়াকৈ চলিব

বেংকলৈ যোৱাৰ আগতে আকৌ মানুহ কেইজনী কমাকেইজনী গাঁৱতো দুজনীমান মোৰ লগত লাগি আছিলে সোমাম সোমামকৈ সিহঁতকো সুধি পুচি ভালকৈ অ কেইজনী হয় মানে বাৰজনীতকৈ ল'ব নোৱাৰিম গোটৰ দহজনীয়ে বেছি মানে জোখৰ হয় বাৰজনীও বেছিও হয় জোখৰো হয় বাৰু বা এজনী হ'লেও হ'ব লাগিব আকৌ কমাকেইজনী ধৰক আকৌ গোটাব লাগিব নহয় গাঁৱত দুজনী মানে মই গাঁৱলৈ গ'লেই কৈ থাকে মই আমিও সোমাম সোমামকৈ তাকে তাহাঁতক তাহাঁতৰ কাইলৈ কাইলৈ সুধি পুচি লওঁ ল'লে তেতিয়া আমাৰ মানুহখিনি গোট পিট খাই পেলাই পইচা চইচা তুলি মেলি বেংকলৈ পৰসিলৈ যাবলৈ নহয় আকৌ ইয়াত সিহঁতক পাতি মেলি আকৌ গোটটো নাম এটাও দিব লাগিব নহয় গোটটো নামটো নৱোদ নৱোদয় আত আত্মসহায়ক গোটকে দিব লাগিব সেইটো নামকে পইচা সৰহকৈ উঠালে আমালেই ভাল আকৌ পাছত গোটটো চলিবলৈও ভাল হ'ব সেইকেইটা তাকৰীয়া পইচাত বেছিকেইটা নহয়গৈ নহয় এই অ তাহাতেও হেৰি কৰিব লাগিব নহয় ভিঅ'ত সোমাব ভিঅ' গোটলৈ যাব লাগিব তাত জীৱিকা সখীৰ লগত পাতি মেলি আকৌ ভিঅ' গোটত সোমালেহে সেইবোৰ হেৰি হ'ব ভিঅ' গোটত সোমালেহে আমি ল'ন চন লোৱা অকণমান চাঞ্চ পাম নহ'বা ভিঅ' গোটচ নোসোমালে ইমান পটককৈ আমাক গোটেই ল'নটো নিদিয়ে মানে

অ ল'ন চন ল'লে ধৰক ল'নৰ কাৰণে আকৌ বাহিৰাকৈ পইচা কিমান তুলিব লাগিব আমাৰ মাহেকীয়া পইচাই কেতিয়াও নহ'বগৈ মাহেকীয়া পইচাই আকৌ বেংকত থ'লে আকৌ সেয়া পইচাই আমাৰ যাতায়তী খৰচটোও উলিয়াবলৈ তাকৰ হ'ব সেইদিনা আকৌ সৰহকে তুলি লওঁ

তেনেকুৱাই কৰিব লাগিব আৰু মানুহ কেইজনীয়ে অকমান ভাল চাই হেৰি কৰিব লাগিব সেই বেমেজালি মানুহ ভৰাব নাই গোটত বেমেজালী মানুহ ভৰালে আকৌ ল'ন চ'ন লোৱাটো অকমান গণ্ডগোল হ'ব আকৌ মিটিঙে মাটাঙেও অকমান গণ্ডগোলীয়া হয় সেইকাৰণে ভাল মানুহ বোলে এইকেইজনী মানুহে আমাৰ উপযুক্ত হ'ব তেনেকুৱা মানুহহে গোটত গোটত সোমোৱাব লাগিব এইবোৰ ভালকে পাতি

লিখিব পৰা আকৌ কেচবুকখন লিখিব পৰা কেচবুকখনো লিখিব পৰা

তেতিয়াহে আমাৰ গোটটো ভালকৈ এ সুকলমে চলিব নহ'বা এনে গোটৰ বেমেজালি হ'লে পাছত আকৌ আগলৈকে বেমেজালিয়ে হৈ থাকিব

মাহেকত মিটিঙখন বহাটোৱে ভাল হ'ব সপ্তাহত বহিলে আমা অকমান অসুবিধা হ'ব আমি হৈছে গৃহস্থী মানুহ কাম বন কৰি সপ্তাহটোত যদি এমাহত চাৰিখন মিটিং হয় ঘৰৰ মানুহে বা আমাক গালিগালজাৰ পাৰিব নহয় সেইকাৰণে মাহেকত পতাটোৱে ভাল হ'ব মিটিঙখন আকৌ হেৰি নহয় বহিয়ে চহিয়েও হেৰি বহি বহু বেছি লিখি মেলি খৰচ পাতি হ'ব আমাৰ মানে হেৰি হ'ব এতিয়া ধৰক পইচা থম আমি পঞ্চাছ টকাকে তাই আকৌ হেৰিয়াত বেংকত জমা নহ'ব হ'ব আকৌ বহি কিনা এইটো কিনা সেইটো কিনা তেনেকে ধৰক গৈ থাকিব সেইকাৰণে হেৰি কৰিব লাগিব মাহেকীয়াকে হ'লেহে দীঘলীয়া হয় যে বেছি মানে খৰচটো নহয়

ঘৰ তেনেকুৱাই কৰিব লাগিব ঘৰতো সুধি চাওঁ আলোচনা চালোচনা কৰি লওঁ আকৌ পইচা পাতিও কথা আছে পটককে গোটত সোমাওঁ বুলিলেতো পইচা কিমান লাগিব নহ'বা

আপোনালোকে ফোনত পাতি পেলাই মুগোট খুলিম বুলি ভাবিছেনে আলোচনা কৰিছিলে তেহেতকেইজনী লগত

প্ৰতিখন গাঁৱতে দেখিছেনে নাই সেইবোৰ গোট আছে গোটৰ পৰাই কিমান উপকৃত হৈছে ল'ন চ'ন লৈছে আমাৰ এতিয়া গোট এটা নাই কাণে আমি কিমান পাছ পৰি আছোঁ গোটটো ল'লে আমাৰ ল'ন চ'ন ল'লে অকমান মানে হেৰি কৰিব পাৰিম আৰু আগবাঢ়িব পাৰিম আৰু যেই সেই ক্ষেত্ৰত আকৌ ভিঅ'টোত সোমালে আমাৰ বহুত সুবিধা হ'ব মানে শাক পাচলি বিজ চিজ গছ সেইবোৰ মানে সুবিধা হ'ব সব পাম ভিৰত সোমাওঁ যদিহে সোমালে এনেই গোটটো আকৌ খুলি পেলাই থ'লেও আমি সেইবোৰ বস্তু নাপাওঁ তাত সোমালেহে আমি সেইবোৰ বস্তু পাম অঁ ভলকলৈ যাব লাগিব ব্লকত এনেই ব্লকত গ'লে ডক'মেণ্টছ কি কি লাগিব আপুনি গম পায় নি

পান কাৰ্ড খাজানাৰ ৰিচিপ অ অ ময়ো তেনেকৈ শুনিছিলোঁ গাঁৱল গাঁৱৰ কিছুমানে কৈ আছে আমাৰ আকৌ এতিয়া গোটটো নাই নহয় গোটটো নহ'লেনো কেনেকৈ খোলাব সেইকাৰণে গোটটো খোলা পাছতহে আমাৰ সুবিধাবোৰ ল'ব পৰা হ'ব আমি এতিয়া অতদিনে খুলিবই লাগিছিলে গম পাইনে গোটটো

নহবা হেৰি কি বুলি কয় অতদিনে খোলা হ'লে আমি সুবিধাবোৰ ল'ব পাৰিলোঁহেতেন অ তাকে ভালকৈ আলোচনা কৰিব ময়ো যাম বাৰু মই কাইলৈ এতিয়া সময় মিলাব পাৰোঁ নে নাই যদি অঁ পৰহিলে মানে তেতিয়া মই যাম বাৰু আকৌ মানুহকেইজনীও আপুনিও গোটাই মেলি থ'ব তেতিয়া সোনকালে মিটিঙখন পাতিবলৈ ভাল হ'ব আকৌ এতিয়া আমি ইয়াৰ পৰা যাম আকৌ মানুহকেইজনীও গোট নেখাব তেনেকুৱা হ'ব তাকে এতিয়া হ'ব দিয়ক হেৰি এতিয়া ঘৰতে আছে নে চাহ তাহ খালেনে নাই কাম বন কৰি আজৰি হৈছোঁহে আকৌ আপোনাক ফোনটোও আহিছে বোলো পাতি লওঁচোন হ'ব দিয়ক